হয় মই ৰিলে ৰেইচত দৌৰিছোঁ আৰু এই ক্ষেত্ৰত মই যথেষ্ট অভিজ্ঞতা লাভ কৰিছিলোঁ কিয়নো মই আগতে কেতিয়াও ৰিলে ৰেইচ খেলি পোৱা নাছিলোঁ পোনপ্ৰথমবাৰৰ মই মহাবিদ্যালয়ৰ ৰিলে ৰেইচত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়াই ৰিলে ৰেইচৰ সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ এই খেলত আমাৰ দলটোৱে ভিত দলটোৱে সকলো দলৰ ভিতৰতেই যথেষ্ট একতা বৃদ্ধি পাইছিল আৰু দলটোৱে জয়ী হ'বৰ বাবে এজনে আনজনৰ মনোবল বৃদ্ধি কৰি দলটোক জয়ী হোৱাত যথেষ্ট সহায় আগবঢ়াইছিল হয় আমাৰ দলটোৱে ৰিলে ৰেইচত প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ এই ক্ষেত্ৰত আমাৰ কোনো প্ৰশিক্ষক বা পৰামৰ্শদাতা নাছিল যদিও আমি দলটোৰ প্ৰত্যেকেই নিজা নিজা ৰণকৌশল অৱলম্বন কৰি বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ